চৌকাত ৰন্ধন প্ৰণালী গেছ বা ইণ্ডাকশ্যনৰ পৰা বহুত বেলেগ চৌকাত ৰা চৌকাত ৰান্ধিলে আমাৰ খাদ্যবস্তুসমূহৰ সোৱাদ বহুত বেলেগ হয় আৰু গেছ বা ইণ্ডাকশ্যনত বনালে তাৰ সোৱাদ বহুত বেলেগ হয় খৰিত ৰান্ধিলে খাদ্যবস্তুসমূহৰ সোৱাদ বেছি হয় সোৱাদ লগাকৈ ৰান্ধিব পাৰি আৰু গেছত ৰান্ধিলে হয়তো সেই বস্তুবোৰৰ সোৱাদ খৰিত বা চৌকাত ৰন্ধাতকৈ কম পৰিমাণে পোৱা যায় আৰু গেছতকৈ চৌকা গেছতকৈ চৌকাত বেছি সোৱাদ হয় চৌ চৌকাত ৰান্ধিলে আমি নিজৰ এই ইচ্ছা অনুযায়ী এই বস্তুবোৰ গলাব পাৰোঁ বা নিজৰ সোৱাদ অনুসৰি বস্তু ৰাখি দিব পাৰোঁ কিন্তু আমি গেছত বনালে কুকাৰ বা অন্য কিবা তেনেকুৱা বস্তুত দিলে আমাৰ বস্তুবোৰ আমাৰ নিজৰ ইচ্ছামতে ৰাখিব নোৱাৰোঁ সেয়েহে বস্তুবোৰ বেছিকৈ গলি যায় বা কিছুমান বস্তু কমকৈ গলে আৰু ফলত খাদ্যটোৰ সোৱাদ নলগা হয় আৰু গেছৰ গেছত খৰিতকৈ বহুত বিপদো আহে কিয়নো খৰিত ৰান্ধিলে আমাৰ কোনো বিপদ হ'ব পৰা তেনেকুৱা কোনো বিষয় নাই কিন্তু গেছত আমাৰ বহুত বিপদ আহিব পাৰে কেতিয়াবা গেছ গেছত গেছ ব্ৰাছ হৈ আমাৰ ঘৰ বা চুবুৰীয়াৰো বিপদ কঢ়িয়াই আনিব পাৰে কিন্তু আজিকালি এই প্ৰতিযোগিতামূলক সময়ত চৌকাৰ কোনো মূল্য নোহোৱা হৈছে হয়তো চৌকা কিছুমান অঞ্চলত বা ঠাইত এই বিষয়ে এই বিষয়ে কোনো নাজানে বা চৌকা বুলি ক'লে কিছুমান মানুহে বুজিও নাপায় কিয়নো এই চৌকা বা খৰিত ৰন্ধা প্ৰণালীটো আমাৰ গাঁৱলীয়া অঞ্চলতহে বেছি প্ৰচলিত হৈ আছে বৰ্তমান যুগত এই এতিয়া চহৰত এতিয়া চহৰতটো চৌকাৰ কোনো ঠাইৰ অভাৱত বা অন্যান্য কিবা অসুবিধাৰ কাৰণে চৌকাৰ ব্যৱহাৰ একেবাৰে নহয় তেওঁলোকে নিজৰ সুবিধা অনুযায়ী গেছতে ব্যৱহাৰ কৰে নি নিজৰ প্ৰয়োজন অনুসৰি নিজৰ সময় কম বা কষ্ট কম হোৱাৰ বাবে গেছ ব্যৱহাৰ কৰে কিন্তু চৌকাত বেছি সুবিধা হয় বুলি মই ভাবোঁ কিয়নো গেছত বস্তুবোৰ কম সময় লাগে যদিও সোৱাদ কম সময় অনুপাতে সোৱাদ তেনেকুৱা নহয় কিন্তু চৌকাত ৰন্ধা বস্তুবোৰৰ সময় বেছি লাগিলেও কষ্ট বেছি লাগিলেও সোৱাদ সম্পূৰ্ণৰূপে পোৱা যায় আৰু খৰিৰ পৰা আমি কোনো বিপদমুখী হ'ব নালাগে কিন্তু গেছৰ পৰা আমি বহুতো বিপদত পৰিব পৰোঁ কেতিয়াবা চিলিণ্ডাৰ ব্ৰাছ হৈ বা কুকাৰ ব্ৰাছ হৈয়ো বহুতো অঞ্চলত বা বহুতো ঠাইত ঘৰ আৰু চুবুৰীয়াক বিপদ কঢ়িয়াই অনা দেখা গৈছে সেয়ে সেয়া চৌকাত ৰান্ধিলে সেইবোৰ সম্ভৱ নহয় কিয়নো চৌকাত আমি খৰি ব্যৱহাৰ কৰোঁ আৰু খৰিত কোনো ধৰণৰ তেনেকুৱা ব্ৰাছ হ'বলগীয়া নাথাকে

আমাৰ গাঁৱত চৌকা থকা জাগাখিনিক পিৰালি বুলি কয় আৰু এই বস্তু এই চৌকাৰ প্ৰচলনটো গাঁও অঞ্চলতহে প্ৰচলিত চহৰত প্ৰায় বিলুপ্তিয়ে হৈছে আৰু চহৰৰ হয়তো নতুন প্ৰজন্মই চৌকা বুলি ক'লে চিনিয়ে নাপায় কিন্তু চৌকাত ৰন্ধা বস্তুবোৰৰ সোৱাদ যথেষ্ট বেছি